হয় মোক আকৰ্ষিত কৰা গ্ৰহ হিচাপে মঙ্গল গ্ৰহৰ কথাকেই ক'ব পাৰোঁ কিয়নো বৈজ্ঞানিকসকলে মঙ্গল গ্ৰহত জীৱ এটা আছে বুলি ধাৰণা কৰিছে সেয়েহে জীৱ আছেনে নাই সঠিক হ'বৰ কাৰণে ইউটিউবত হ'লেও গুগ'লত ছাৰ্চ কৰি মই মঙ্গল গ্ৰহত জীৱ আছেনে নাই কথাটো জানিবলৈ বিচাৰোঁ আৰু সেয়ে মঙ্গল গ্ৰহটো মোৰ ভাল লাগে